মোৰ গ্ৰাহক বুলি কওঁতে বিভিন্ন ঠাইৰপৰা অহা পুৰুষ মহিলা সকলোৱেই মোৰ গ্ৰাহক কাৰণ মই কাপোৰৰ ব্যৱসায় কৰোঁ লগতে মই গৰু গাই হাঁহ ছাগলীও বিক্ৰী কৰোঁ সেয়েহে অসমৰ বিভিন্ন ঠাইলৈ মোৰ কাপোৰ পঠাইছোঁ অনলাইন যোগেও মই কাপোৰ পঠাইছোঁ আৰু তাত কোনো জাতি ধৰ্ম বুলি কথা নাই মই বসন্ত ছিজনত মই মুগা কাপোৰ ব্যৱসায় কৰোঁ তেতিয়া ধৰি লওক অসমৰ বিভিন্ন নাচনীসকলে মোৰপৰা কাপোৰ নিয়ে আৰু গামোচা নিয়ে সেই সময়ত তাৰপিছত এতিয়া মই বাৰিষা ছিজনত গৰু ছাগলী পুহিবৰ বাবে অকণমান অসুবিধা হয় তেতিয়া মই গৰু ছাগলীও বিক্ৰী কৰি দিওঁ তাৰপিছত হাঁহ পাৰবোৰ মই বিক্ৰী কৰোঁ তেতিয়া অকণমান পুহিবলৈ কষ্ট হয় বুলি তেনেকৈ মোৰ কোনো জাতি ধৰ্ম বুলি মানে কোনো তাত কথা নাই জাতি লিংগ বুলি পুৰুষ মহিলাসকলেও মোৰপৰা কাপোৰ নিয়ে আৰু সৰু সৰু ল'ৰা ছোৱালীয়েও মোৰপৰা কাপোৰ নিয়েহি আহি তেওঁলোকৰ জোখতো মই কাপোৰ বৈ দিওঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে মই ৰিহা বৈ দিওঁ বা ল'ৰাৰ কাৰণেও মুগা টচৰ পাঞ্জাবী বৈ দিওঁ